হেল্ল' পবিত্ৰ দা চিনি পাইছেনে অঁ অঁ কি খ'বৰ ভালনে অঁ অঁ ভালে ভালে পবিত্ৰ দা মই কথা এটা কাৰণে ফোন কৰিলোঁ

এই এই আপুনি অলপ বুজাই দিব নেকি দ খেতিৰ কাৰণে অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ

হয় হয় হয় হয়

হয়

অঁ হয়

হয় হয় হয়

হয় হয়

হয় হয়

হয় হয়

সেইখিনি উপকাৰিতা অপকাৰিতা কিবা আছে নেকি হয়

হয় হয়

হয় হয় ঠিক আছে দেই অঁ অঁ অঁ ঠিক আছে দিয়ক